হেল্ল' অঁ কচোন

আমি আছিলে বিকিবলগীয়াকৈ কচোন বাৰু আহু শালি জহা পাবি আৰু কেইটামান কচোন তোক কি লাগিছিলে

দুই কুইণ্টেল দুই কুইণ্টেল পাবি খালি এই কোনটো লাগিছিলে বাৰু চবৰে মানে নাই ইমান সৰহকৈ বৰা ধান ন বৰা ধান চাব লাগিব ৰ অঁ বৰা ধানটো পাবি পাবি বৰা ধানটো পাবি অঁ দুই কুইণ্টেল হয় এনেকৈ নাই বাৰু হ'লেও তই আহিবি নহ'লে নিজে চাই ল'বি ভালকৈ ধানটো ভাল হ'ব অঁ তেনেকৈয়ো পাৰি তাৰপৰা হেৰি নহয় কথা এটা প্ৰথমতেই কৈ দিওঁ এই দামটো মানে এতিয়াতো তই জানই নহয় ন চাউলৰ দাম কিমান হৈ আছে সেইটো চাই পিনি কিবা এটা মিলাবি আৰু অঁ তই কেতিয়ালৈ দিবগৈ লাগিব তোৰ ঘৰত

অঁ অঁ তাকে পৰা যাব বস্তুটো আছে যদি যিহেতু দি থৈ অহা দি থৈ অহাটোহে কথা আৰু দে তই অহা শনিবাৰে তই অহা শনিবাৰে মানে যাম

অঁ তাতে ভালকৈ কথাটো পাতি ল'ম আৰু লগ পাই

অঁ হ'ব দে হ'ব দে অঁ